মই বকুল ফুলৰ দৰে যিখন কিতাপ সেইখন আচলতে মই প্ৰথমতে মই দেখিছিলোঁ কিন্তু প্ৰথমতে ভাবিছিলোঁ এইটো শিশু উপন্যাস হ'ব কিন্তু যেতিয়া মই হাতত তুলি ললোঁ সেইখন পঢ়িবলৈ কিন্তু পঢ়ি কিনে আচলতে ইমানেই ৰস পালোঁ যে কিতাপখনৰ জৰিয়তে আচলতে মোৰ আচলতে যি ল'ৰা ছোৱালীৰ যি শৈশৱ কাল সেই শৈশৱ কালটো আচলতে ঘূৰাই পালোঁ আৰু এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে কিদৰে পঢ়া শুনা কৰাৰ সময়ত কিদৰে আৰ্থিক সমস্যাৰ সন্মুখীন হয় সেই সমস্যাটো আচলতে মই অনুভৱ কৰিছোঁ যিহেতু মোৰ সেইখিনি সমস্যা হৈছিল শৈশৱ কালত আৰু সেই সেই অনুভৱে আচলতে মোক আচলতে কিতাপখনৰ সৈতে এক মানে আপোন কৰি তুলিছে আৰু এক কিতাপখনৰ সৈতে এক মানে সু সম্পৰ্ক গঢ়ি তুলিবলৈ শিকাইছে আৰু এইটোৱে আচলতে কিতাপখনৰ যিকেইটা চৰিত্ৰ এই চৰিত্ৰকেইটাৰ মোৰ মনত আচলতে সাঁচ বহুৱাইছে আৰু সেই কিতাপখন পঢ়ি ইমানেই ভাল পালোঁ যে মোৰ যি সৰু ভাইটী ভন্টি বা যিবিলাকে মানে আচলতে জীৱনত আগবাঢ়ি যোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰে তেওঁলোকক আচলতে কিতাপখন উপহাৰ দিছিলোঁ আৰু উপহাৰ দিয়াৰ অৰ্থ এইটোৱে আছিল যে তেওঁলোকেও যাতে এই কিতাপখনৰ পৰা অনুপ্ৰাণিত হয় আৰু সেইকাৰণে কিতাপখন পঢ়ি খুবেই ভাল পাইছোঁ আৰু মোৰ দৰে আৰু যিবোৰ ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবোৰে যাতে শৈশৱ কালত আচলতে সেই কিতাপখন পঢ়ে